হেল্ল' হয় কওক

হাই ছেকেণ্ডেৰী এডমিশ্যন ল'ব নহয় অঁ আৰ্টছত ল'ব ন ছায়েঞ্চসত কোনটো ষ্ট্ৰ্ৰীমত ল'ব নে কমাৰ্চত চাইন্ঞ্চত ন চাইঞ্চত ল'বলৈ হ'লে আপুনি আমাৰ চৰাইদেউ জিলা হ'ব চৰাইদেউ জিলাৰ ভিতৰত লাগে অঁ আপুনি এইফালে আছে হাই ছেকেণ্ডেৰীত লগাবলৈ হ'লে আপোনাৰ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় মৰাণ হাই ছেকেণ্ডেৰীখন আছে মৰাণ কলেজখন আছে এফালে ডিব্ৰুগড় চাইডত জুনিয়ৰ কলেজ আছে বৰ্তমান চায়েস ডিপাৰ্টমেণ্টত এইকেইখন কলেজেই ভাল শিক্ষাটোৰ ব্যৱস্থাটো ভালেই ত' আপুনি ইয়াৰ ভিতৰে কোনোবা এখন চিলেক্ট কৰক পাৰ্চেণ্টেজ কেনেকুৱা আপোনাৰ অঁ অঁ ঠিক আছে তেতিয়া যিকোনো এখন হয় কওক অঁ হয় এনেইটো মৰাণ কলেজত আপোনাৰ হোষ্টেলৰ ব্যৱস্থা আছে হে তাত হোষ্টেলৰ পাৰ্চেণ্টেজ ৱাইজ হোষ্টেলবোৰ পাব আপুনি হোষ্টেলত চিট পাব